হেল্ল' অ' বাইদেউ আপোনাৰ ঘৰ ক'ত অ' মোৰ ঘৰ তেজপুৰতে কিন্তু মই নাগমন্দিৰত যোৱা নাছিলোঁ আপুনি চিনি পাইনে কিন্তু তাৰে অলপ পৰিৱেশটো কওক পৰিৱেশটো কওকচোন মোৰ তাৰমানে এই লগ

আৰু নিজে কৰে নে তাত তাত কোনোবা থাকে অ' অ'

তাৰমানে মোৰ এই লগৰ এজনী যোৱাৰ কথা আছে যে মই সেইটো কাৰণে আপোনাক সুধিলোঁ আপুনি অ' আপুনি আপোনাক পামনে হা আ অ' তাত যে অ' তাত সব সুবিধা পাৱা যায় ন অ' অ' অ' অ' অ' অ' তাত কিমান কি লয় আপুনি জানেনে

অ' অ' অ' অ' তাত

অ' তাত কিবা তাত কিবা আৰু ওচৰত চাব বস্তু আছে চাগে ন ওচৰত অ' অ' অ' অ' অ' অ' অ' অ' অ' বেছি টেনশ্যন নাই তেনেহ'লে ন আৰু অ' তেনেহ'লে অলপ ঢেৰ বান্ধৱী বহুত লৈ যাব পাৰি আৰু টেনশ্যন নাই আৰু ন অ' ঠিক আছে দিয়ক বাইদেউ ভাল লাগিল আপোনাক হা

অ' অ' অ' অ' ঠিক আছে দিয়ক